যিকোনো এটা ভাষা শিকিবলৈ মানুহে গ্ৰামাৰ জানিব লাগে ঠিক তেনেকৈ অসমীয়া ভাষাটো শিকিবলৈও আমি গ্ৰামাৰ জানিব জনা উচিত অসমীয়া ভাষাটো দুটা ব্য বৰ্ণৰ ওপৰতেই জড়িত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ সেই স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ নহ'লে আমাৰ ভাষাটো আমি ক'বও নোৱাৰোঁ লিখিবও নোৱাৰোঁ ঠিক তেনেকৈ অসমীয়া ভাষাটো ক'বলৈ গ'লে বহুত ধুনীয়া এটা ভাষা আমাৰ অঞ্চলত বহুতো সম্প্ৰদায়ৰ লোক আছে বা বেংগলী সম্প্ৰদায় বা বিহাৰী সম্প্ৰদায় বা মাৰোৱাৰী সম্প্ৰদায় এওঁলোকৰ ল'ৰা ছোৱালীবিলাক সৰুৰপৰাই অসমীয়া স্কুলত পঢ়িছে কিছুমান কিছুমান ওচৰ পাঁজৰে থকা কাৰণে আমাৰ লগত কথিত ভাষাতে তেওঁলোকৰ প্ৰায়ে অসমীয়া ক'ব পৰা হৈছে আৰু ধুনীয়াকৈ ক'বও পাৰিছে লিখিবও পাৰে স্কুলত যোৱা সকলেতো লিখিবও পাৰে বহুত ধুনীয়া ভাষা হয় স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণখিনি নহ'লে আমাৰ অসমীয়া ভাষাটো ক'বও নোৱাৰে লিখিবও নোৱাৰে সেই গ্ৰামাৰখন জানিব লাগিবই যিকোনো এটা ভাষা শিকিবলৈ হ'লে মই জনাত